হেল্ল' অঁ এইটো ক'ত লাগিছে অঁ মই মানে গুৱাহাটীৰ পৰা কৈছিলোঁ অঁ মই মানে মাজুলী ভ্ৰমণ কৰিবলৈ টুৰিষ্ট গাইড কৰিবলৈ যাম বুলি ভাবিছোঁ অঁ

নামটো মোৰ নামটো মিণ্টু দাস

মাজুলী মই এই দুই এদিনতে যাম আৰু

হয় ৰাসৰ সময়ত গ'লে ভাল লাগে নহ্

অঁ হয় বাৰু ঠিক আছে ৰ'বাচোন হেৰি নহয় মই যেনিবা গুৱাহাটীৰ পৰা আহিলোঁ এই ফেৰীৰে আহিলে সোনকালে পায়নে নে এতিয়া ডিব্ৰুগড় হৈ বগীবিল হৈ এনেকৈ আহিব পৰা হ'ব কেনি সুবিধা বেছি

অঁ

হয় হেৰি আ ৰ'ব আপুনি যে কৈছে মুখা শিল্প ক'ত ক'ত দেখিবলৈ পাম

শুনিছোঁ বাৰু ঠিক আছে বাৰু মোৰ ডিটেইলছ দিম বাৰু আপোনাক

হয় হেৰি কৰিবচোন হেল্ল' এই খোৱা আৰু থকাৰ ব্যৱস্থাটো কৰি দিব পাৰিবা নি

আৰু এটা কথা নহয় এই ল'ৰা ছোৱালী বাচ্ছা লৈ যাম তেওঁলোকৰ কিবা অসুবিধা হ'ব নি হেৰি নহয় এটা কথা নহয় আমি ডেকাচাঙৰ সেই ৰুমত থাকি আমি ৰাস চাব পাৰিম নহ্ ওচৰতে নে ৰাসঘৰ

শুনিবলৈ পাইছোঁ কিন্তু দেখিবলৈ পোৱা নাই এই তাকে মাজুলী চাম বুলিয়ে ওলাইছোঁ আৰু হয় পৰিয়াল যাম হেল্ল' এই টকা পৰিমাণটো কিমান হেৰি সুধি চাব পাৰিবানি

দছ পোন্ধৰ হাজাৰমান হ'বনে

সুবিধা আছেনে ভাল সুবিধা

ঠিক আছে বাৰু আপুনি ৰুম চুম ভাড়া কৰি মোক জনাব থকাৰ ব্যৱস্থাটো কৰি দিব কাইলৈ মই তোমালৈ ফোন কৰি আছোঁ ঠিক আছে বাৰু ৰাখিছোঁ দেই ঠিক আছে অঁ